হেল্ল' মই ন অঁ

অঁ বিহু বিহু আৰু আমাৰ এনেকৈ সাধাৰণতে তনিটা পালন কৰে আমাৰ অসমীয়া মানুহে বহাগ বিহু মাঘৰ বিহু কাতি বিহু তেতিয়া আমাৰ এতিয়া খেতি বাতি শেষ কৰিলো যে এতিয়া হেৰি এতিয়া মাঘৰ বিহু খাই মানে মাঘৰ বিহু পাতিম আৰু আমি মাঘৰ বিহু মানে মেজি বনাম সমূহীয়া যে গাঁৱৰ গোটেই কুটুম লগ হ'ব হৈ পিনে মেজি বনাম আৰু মেজি তাৰ লগতে ভেলাঘৰ থাকিব ভেলাৰটোত মানে প্ৰায় সপ্তাহ বাৰদিন ৰখিব ল'ৰা ছ ল'ৰাবোৰে তাতে ডেইলি সিহঁতে সিহঁতৰ গাঁৱৰ ঘৰৰ কথা আছে যে কাবাৰ ঘৰৰ পৰা হাঁহ এটা আনিব কাবাৰ ঘৰত আলু আলু দুটামান চোৰ কৰিব কাবাৰ লাইপাত নিব এই তেনেকৈ নি পিনে এই হাঁহৰ লগত ভাজি মেলি খায় তেনেকৈ মাঘ বিহুটো যায়গৈ আৰু তাৰপা মাঘ বিহুটো পাছতে আৰু অঁ হেল্ল' অঁ বহাগ বিহু বহাগ বিহু আৰু খেতি আগজাননি হ'ব যে তাৰ আগতে আকৌ নাচি বাগি লওঁ বুলি কয় ৰাইজে এই সেই ব'হাগ বিহুটো উদযাপন কৰে আৰু বহাগ বিহু আজিকালি আগতে গাঁৱৰ ঘৰতে আছিলে আজিকালি ষ্টেজলৈ গ'ল আ আৰু প্ৰথম প্ৰথম দিনাখন আমি বহাগ বিহু প্ৰথম দিনাখনেই আমাৰ গাঁও ঘৰে নামঘৰত সমূহীয়াকৈ শৰাই দিব তাতে হুঁচৰি আৰম্ভ কৰিব তাৰপিছত কেতিয়াবা ঘৰে ঘৰে যায় এই তাপা আজিকালি ষ্টেজলৈ গ'লগৈ বিহু গোৱা তাৰপা কিছুমানে ছোৱালীবোৰেতো গছ তলত বিহু কৰে জেং বিহু পাতে তাপা ল'ৰাবোৰে আৰু হুঁচৰি গাই ঘৰে ঘৰে যিয়ে যেনেকৈ পাৰে দিয়ে আৰু দক্ষিণা

অঁ পিঠা পনা নানা ৰকমৰ পিঠা পনা আছে নহয় এতিয়া অঁ আজিকালি ধেৰ নতুন নতুন পিঠা ওলালে টেকেলী মিতিয়া পিঠা তাৰপিছত আকৌ আমাৰ আকৌ তেল পিঠা আৰু এই তিল পিঠা পানী পিঠা আখৈ তাৰপা এই চিৰা সান্দহটো আছেই আৰু তাতে আকৌ হুৰুম বোলা বস্তুটো বনায় তাৰপিছত আৰু এই বৰা গুৰি পৰা সান্দহ বনাব সেইবোৰ আজিকালি নতুন নতুন ডিজাইনৰ পিঠা ওলালে কি হেৰিয়ত দিয়ে যে কিবা বোলে প্ৰেচাৰ কুকাৰত দি বনায় অঁ অঁ কাতি বিহু কাতি বিহু মানে একেবাৰে দুমুজা দব খেতিয়কৰ দুমুজা দবজাত পৰেগৈ কাৰণ বছৰটো যেনে তেনে গৈ আহে এই কাতি মাহত আমাৰ লাহেকৈ ধান এই অলপমান শেষ হওঁ হওঁ হয়গৈ তথাপিতো যিকেইটা আছে কাতি বৰা ধান হওক ধৰা ধান হওক এইবোৰ থৈ দিয়ে থৈ মেলি আও আৰু তাতে আলু কচু হয় তাপা চুৰ চুৰীয়াকৈ পাতে বৰ হেৰি নহয় আৰু মানে বহাগ বিহু বা মাঘৰ বিহু নিচিনা নহয় চুৰ চুৰীয়াকৈ হেৰি পিঠা পনা বনাই মেলি কাতি বিহুটো উদযাপন কৰে আৰু কাতি মানে কঙালী বিহু বুলি কয় যে আজিকালি অৱশ্যে কঙালী নোহোৱা হ'ল কাৰণ ৰাইজৰ ধান চান আজিকালি দুই এটি মেনিয়ে চেনিয়ে ওলালে যে বছৰ বছৰ মানে মানুহে দুই এমুঠি বেচিব পৰা হৈছেগৈ আৰু সেইকাৰণে কাতি বিহুটো কঙালী নোহোৱা হ'ল আজিকালি আৰু ভোগালী বিহু নিচিনাই ভোগ কৰিব পৰা হ'ল

অঁ অঁ হ'ব